অঁ মই কোৱা কোৱা খবৰ ভাল অঁ ভাল ভাল

অঁ কোৱা

অঁ টুৱেণ্টি টুৱেণ্টি কিমান ক'লে

অঁ অঁ অঁ তুমি যাবা নেকি

ভাল অঁ মোৰো ভাল লাগে মোৰতো ফেভৰেট ছিংগাৰ পাপন পাপনৰ এটা নতুন গান ওলালে নহয় চালানে অ' লাল ঐ তোমালৈ গানটো যে অঁ সেই গানটোতো

অঁ এই মজা লাগে গানটো ন

অঁ মোৰ অঁ মোৰো মন আছে যাবলৈ সেইটোৱে তুমি গ'লে যাম আৰু অঁ

অঁ অঁ ঠিক আছে অঁ মই একচাইটেড হৈ আছোঁ আৰু চাবলৈ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে বাই অঁ বাই বাই